মোৰ প্ৰিয় সাহিত্যিক বুলিলে ৰীতা চৌধুৰীৰ কথা ক'ব বিচাৰোঁ তেওঁৰ সকলোবোৰ কিতাপেই মোৰ প্ৰিয় বুলি ক'ব পাৰি আৰু তেওঁৰ কিতা গ্ৰন্থবোৰৰ মাজৰ পৰা সেই সময়ৰ সমাজ ব্যৱস্থা আৰু লগতে জীৱন দৰ্শন পৰিৱেশ চেতনা আদিৰ বিষয়ে জানিব পাৰি